অসমৰ লোকসকলে সুস্বাস্থ্য বজাই ৰাখিবলৈ বিভিন্ন ধৰণৰ তেওঁলোকে ব্যৱস্থা ল'ব পাৰে যিহেতু স্বাস্থ্যই মানুহৰ ধন স্বাস্থ্যই মূল সম্পদ গতিকে স্বাস্থ্য ৰক্ষা কৰা স্বাস্থ্য ভালে ৰখা প্ৰতিজন নাগৰিকৰে দায়িত্ব বুলি মই ভাবোঁ প্ৰথম কথা হ'ল যে মানুহে ধুম্ৰপান কৰা মদ খোৱা এইবোৰ এইবোৰৰ পৰা মানুহ আঁতৰি থাকিব পাৰিলেই ভাল প্ৰথম কথা হ'ল তাৰপিছত দ্বিতীয় কথা হ'ল যে উপযুক্ত টোপনি পৰ্যাপ্ত পৰিমাণৰ টোপনি মানুহৰ টোপনি যাব লাগে তৃতীয় কথা হ'ল যে মানুহ চিন্তাৰ পৰা এনেই অযথা চিন্তাবিলাকৰ পৰা মানুহ দূৰত থকাই ভাল যিমান পাৰে মানুহে মুক্ত মনেৰে ঘূৰি ফুৰিব চেষ্টা কৰিব লাগে আৰু মানুহে খাদ্যভ্যাস তাৰপিছত হ'ল খাদ্যভ্যাস আজিকালি ল'ৰা ছোৱালীবিলাকৰ দেখা গৈছে বা এনেকুৱা বাঢ়ি অহা ল'ৰা ছোৱালীবিলাকেই হওক আনকি ডাঙৰ ডাঙৰ প্ৰাপ্তবয়স্ক মানুহবিলাকৰ মাজতো এটা নতুন ধাৰণা গঢ় লৈ উঠিছে বা নতুনকৈ তেওঁলোকৰ মাজত এটা খাদ্যভ্যাস প্ৰচলিত হৈছে যে ফাষ্ট ফুড খাব লাগে মাংস খোৱা ফাষ্ট ফুড খোৱা এইবিলাক বিৰাট ধৰণে বাঢ়ি আহিছে গতিকে এইবিলাকতো কাৰো কাৰণে ভাল নহয় ফাষ্ট ফুডটো যিমান পাৰে মানুহে বৰ্জন কৰিব চেষ্টা কৰিব লাগে যদিও মানুহে খুবেই ভাল পায় বিশেষকৈ টিনেজাৰবিলাকে ফাষ্ট ফুড খাই খুবেই ভাল পায় কিন্তু এইবোৰ যিমানেই বৰ্জন কৰিব পাৰি সিমানেই স্বাস্থ্যৰ কাৰণে ভাল মানুহে স্বাস্থ্য বৰ্তাই ৰাখিব পাৰিব আৰু ভজা পোৰা তেল এইবিলাক যিমান কমকৈ খাব পৰা যায় সিমানেই ভাল আৰু তাৰ পিছৰ কথা হৈছে যে আমি কিছুমান খাদ্যভ্যাস আমি নিজে ঘৰত আমি কৰিব পাৰোঁ খাদ্যভ্যাস যেনে হৈছে আমি ঘৰুৱা অসমতো অসমখন বিভিন্ন শাক পাত ঘৰুৱা শাক পাতৰ কাৰণে বিখ্যাত গতিকে ঘৰতে প্ৰত্যেকৰ ঘৰত বাৰীতে মানুহ মানুহবিলাকৰ প্ৰত্যেকৰ ঘৰত ঘৰৰ বাৰীতে মধুসোলেঙেই হওক বা মানিমুনিয়ে হওক তেনেকুৱা বিভিন্ন ধৰণৰ শাক পাতজাতীয় গছ আছে সেইবোৰ ৰান্ধি বাঢ়ি আমি খাব পাৰোঁ তেনেকৈ সেই তেনেদৰে খাব পাৰোঁ অকণমান সহজ সৰল বিধৰ যদি আমি জীৱন যাপন কৰিব চেষ্টা কৰোঁ নিশ্চয় আমাৰ স্বাস্থ্য অটুট ৰাখিব তাৰপিছত আটাইতকৈ ডাঙৰ কথা হৈছে যে মানুহৰ ঘৰত ফ্ৰীজ থয় আজিকালি অত্যাধুনিক কিছুমান মানুহে গেজেট ঘৰত থয় পাকঘৰ পাকঘৰ ধুনীয়া দেখাব স্মাৰ্ট কিচ্ছেন দেখাব কিন্তু আমি ভাবোঁ যে যিমান এই স্মাৰ্ট কিচ্ছেনৰ পৰা মানুহ দূৰত থাকে যেনে ধৰক ফ্ৰীজ ফ্ৰীজত থোৱা বস্তু আকৌ গৰম কৰি খোৱা ৰি হিট কৰি খোৱা এইবোৰ যদি আমি বন্ধ কৰিব পাৰোঁ আমি সতেজ খাদ্য বা আমি ফ্ৰেছকৈ ৰন্ধা বস্তু যদি আমি খাব পাৰোঁ তেতিয়াহ'লে আমাৰ জীৱনশৈলীও যথেষ্ট পৰিৱৰ্তন হ'ব বুলি ভাবোঁ আৰু এইদৰে মানুহৰ স্বাস্থ্য ভালে ৰাখিব আৰু টীকাকৰণৰ কথা যিহেতু কোৱা হৈছে টীকাকৰণ সৰুতে আমি ল'ৰা ছোৱালীবিলাকক যিখিনি ভেকচিন দিব লাগে টীকাকৰণ কৰিব লাগে সেইখিনি আমি উপযুক্ত সময়ত ল'ৰা ছোৱালীবিলাকক দিয়াব লাগিব এইদৰে মানুহৰ স্বাস্থ্য ভালে থাকিব সেইখিনি যে সেই একেবাৰে বেচিকখিনি হে হয় এইখিনি একেবাৰে তাৰমানে যিখিনি প্ৰাথমিক কথাখিনি হয় এনেকৈ বহলাবলৈ গ'লে আৰু বহুতখিনি কথা আহে মানুহ প্ৰথমতে মনটো মেইন কথা গতিকে মনটোক মানুহে বান্ধি পেলাই ধুনীয়া ধৰণে অতি সহজ সৰল ধৰণে মানুহে জীৱন যাপন কৰিব পাৰে